হেল্ল' ছাৰ দলংঘাট ব্লকত লাগিছে এইটো মই আপোনাৰ কৰিছিলোঁ আপোনাৰ জলৈ গাঁৱৰ পৰা হয় ছাৰ মানে গম পাইছেই গাঁৱৰ কি অৱস্থা হৈ আছে ছাৰ মই মানে কমপ্লেইন এটা দিবলৈ ফোন কৰিছিলোঁ যোৱা বছৰো মানে কমপ্লেইন দিছিলোঁ আমাৰ গাঁৱৰ ৰাইজে গৈ পেলাই বানপানী হৈ মানে বৰষুণ হৈ বানপানী হৈ অৱস্থা নাই মানুহৰ থাকিবলৈ অসুবিধা হৈ গৈছে এই বছৰো সেই একেই কনডিচন এতিয়া বৰষুণ হৈ গোটেই পানী ৰাস্তা পাৰ হ'ব নোৱাৰি মানুহ এতিয়া ৰাস্তাৰ ওপৰত আছে খোৱা বোৱাৰ অসুবিধা হৈ গৈছে চেংছনটো সেইটো যোৱাবাৰো কৈছিলে চেংছনটো তিনি বছৰ আগতেই হৈ আছে এতিয়া আপোনালোকে যদি ব্যৱস্থাটো নকৰে আমি কৰিম কি কওকচোন বাৰু সেয়াটো দিয়া হৈ গৈছে আমাৰ আমাৰ দিয়া হৈছে আপোনালোকে আপোনালোকে হেৰি দিয়া হৈছে আমাৰ গাঁৱৰ ৰাইজ গৈ আপোনালোকে এপ্লিকেছন দিবলৈ দিছিলে আমি দি থৈ আহিছোঁ

বাৰু ঠিক আছে তেতিয়াহ'লে তেতিয়াহ'লে আমি কাইলৈ গাঁৱৰ ৰাইজ যাম আপোনাক কি এপ্লিকেছন লাগে গাঁওবুঢ়াকো লৈ যাম কি এপ্লিকেছন লাগে যিখিনি কাম কৰিব লাগে আমাৰ গাঁৱৰ ফালৰ পৰা আমি কৰি দিম খালী আপুনি মানে অতি শীঘ্ৰে আৰু মানে এমাহৰ ভিতৰতে কামখিনি কৰি দিব পাৰিলে আমাৰ ৰাইজে বহুত উপকৃত হ'ব আৰু অ অ হয় হয় হয় হয় বাৰু হ'ব হ'ব